চিৰ চেনেহী মোৰ ভাষা জননী অসমীয়া মোৰ মাতৃভাষা অসমীয়া ভাষাৰ অবিহনে মই জীয়াই থকাটো বহুত কঠিন হ'ব বহু দেশ বিদেশত গৈছো যদিও বহু ভাষা কৈছো বহু ভাষা শুনিছো তাৰ মাজতো কেতিয়াবা যদি কাৰোবাৰ মুখত অসমীয়া ভাষাটো এবাৰ শুনিছো আৱেগিক হৈ পৰিছো ঘূৰি ঘূৰি যেতিয়া আকৌ নিজৰ জন্মভূমিত আহিছো তাতো আকৌ অসমীয়া ভাষাটোৱে কৈছো ভাষাটো বহুত ভাল পাওঁ মোৰ বাবে অসমীয়া ভাষা অনন্য মোৰ মাতৃভাষা অসমীয়া অ' মোৰ আপোনাৰ দেশ

গতিকে মই অসমীয়া ভাষাটোক ভাল পাওঁ মোৰ মাতৃভাষা মই শ্ৰদ্ধা কৰো মোৰ মাতৃভাষাক মই সন্মান কৰো এইকাৰণে পৃথিৱীত অনন্য ভাষাই হৈছে মোৰ মাতৃভাষা অসমীয়া